হেল্ল' কোনে কৈছে হয় হয় ক কওকচোন

ফল মূল সকলো ধৰণৰ পাব আপোনালোকে ইয়াত

কু কুঁহিয়াৰ পাই যাব সকলো চব পাব হয় আৰু অঁ আৰু আঙুৰ কোনটো ক'লা আঙুৰটো হয় তাৰ পৰা অঁ আৰু আপেল আপোনাৰ আপেল আপোনাৰ আপেল আপোনাৰ তিনি ধৰণৰ আছে কেজি এশ এশ বিশ কে বেচা এটা আছে এশ ষাঠি এটা আছে আৰু দুশ এটা আছে যিটো ৰঙা ৰঙা হয় সেইটো মানে অলপ দামটো বেছি হয় দুশ টকা হয় আপোনাক কোনটো আপেল লাগিব এতিয়া ক'বচোন নাই হায়েষ্ট দুশ টকীয়া এটা আছে মানে এশ বিশ টকীয়া এশ যাঠি টকীয়া দুশ টকীয়া এটা আছে

হয় হয়

অঁ হয় ইয়াত হলচেল ৰেটতে দিয়া হয় বাৰু

মানে সেইটো আপোনাৰ সেইটো লোৱা হয় আপোনাৰ বিশ টকা দিলেও হ'ব আৰু আপোনাৰ অঁ কুঁহিয়াৰ কিমান লাগিব বাৰু কুঁহিয়াৰ মানে

অঁ কুঁহিয়াৰ পাৰ টুৱেন্টি টুৱেন্টি কে লওঁ হলচেল ৰেট্ সেইটো আৰু আপুনি কি কৈছিলে হয় আৰু কিবা হ'ম ডেলিভাৰি ডিচটেনচৰ ওপৰত ডিপেণ্ড ডিচটেনচৰ ওপৰত ডিপেণ্ড কৰে আপোনাৰ পাচঁ কিলোমিটাৰত ৰেঞ্জত যদি আপোনাৰ তেতিয়া হ'লে লোৱা হৈ যায় কিন্তু আপোনাৰ পাঁচ কিলোমিটাৰৰ পৰা দহ কিলোমিটাৰ যদি হয় তেতিয়া আপোনাৰ ডিচটেনচটো হয় মানে তেতিয়া ফেয়াৰটো লোৱা হয় ফৰটি ফৰটি ফাইভকে লোৱা হয় নাই প্ৰায়বোৰ স্টক আছে আৰু আমাৰ বাগানত আছে প্ৰায় ফ্ৰেচ বস্তু পাব সিমানে মানে উঘালি বা গছৰ পৰা চিঙি চিঙি দিয়া হয় আৰু বাকীবিলাক থলুৱা নহয় যেনে আপেল আৰু তেনেকুৱা ধৰণৰ যিবোৰ থলুৱা নহয় সেইবোৰ বাৰু আপোনাৰ বাহিৰৰ পৰা অৰ্দাৰ কৰে কিন্তু প্ৰায় ভালে হয় ঠিক আছে আপুনি আনাৰসতো আনাৰসতো যোৰা আশী টকা একেটা হলচেল ৰেট আৰু বেলেগ বেলেগ বেলেগেতো এশ এশ এশ চল্লিচকে লয় যোৰা মই দুটাত আশীকে লৈছোঁ আপোনাৰ এড্ৰেচটো ক'ব মই টাইম এড্ৰেচটো আৰু টাইমটো ক'ব মই ডেলিভাৰ কৰি দিম হয় হাউচ নং অঁ হয় হয় ঠিক আছে ঠিক আছে মই নামঘৰটোৰ ওচৰত গৈ কল কৰিম অঁ ঠিক